হয় আমাৰ গাঁওবোৰত আগতকৈ হাৰ্টৰ ৰোগীৰ সংখ্যা বাঢ়িছে ইয়াৰ কাৰণ মই ভাবোঁ আমাৰ গাঁৱৰ আমাৰ গাঁও বিশেষকৈ গাঁৱৰ গাঁৱৰ মানুহবিলাকে ৰাগিয়াল বস্তু বেছিকৈ সেৱন কৰে বিড়ি চিগাৰেট ইত্যাদি এইবিলাকৰপৰাও হাৰ্টৰ ৰোগীৰ সংখ্যা বাঢ়িছে বুলি মই ভাবোঁ আৰু হাৰ্টৰ ৰোগীৰ কাৰণে বিশেষ কৈ হাই হুলস্থুল এইবিলাক ভাল নহয় আমাৰ গাঁৱত পূজা বিয়া এইবিলাক পাতিলে ডেক ডাঙৰ ডাঙৰকৈ ডেক বজোৱা হয় এইবিলাকৰপৰাও হাৰ্টৰ ৰোগীৰ সংখ্যা মই বাঢ়ে বুলি ভাবোঁ আৰু হাই হুলস্থুল গাঁৱত এইবিলাকৰপৰাও হয় বুলি ভাবোঁ আৰু অকণমান টাউনলৈ ওলাই গ'লে গাড়ীৰ শব্দ প্ৰদূষণৰপৰাও হাৰ্টৰ ৰোগীৰ সংখ্যা বাঢ়ে বুলি মই ভাবোঁ